অ' হেল্ল'

আমাৰ বৰ্তমান আমি আইজং টিপটিপি এইবিলাক ৰুই আছোঁ তাৰপিছত আমাৰ ইয়াত এই টিপটিপি ধানটো মানে বহুত ওখ হয় যে এই মাটিডখৰ আমাৰ অকণমান দ সেই আৰু ধানটো ওখ হয় পংকজ আৰু টিপটিপি ধান বহুত ধুনীয়া হয়

অঁ এইটো চাউলৰ কঠীয়া কঠীয়া আছে আছে মই প্ৰায় এটিংমান ধানেই পাৰি থৈছোঁ মইয়ো ৰুম অকণমান হে হেৰিয়াত ৰুব লাগিব মানে অকণমান দেৰিকৈ ৰুব লাগিব এইটো ধানৰ হেৰিটো বহুত বেছি নহয় প্ৰাইচটো বহুত বেছি মানে অ' সেইটো ধানৰ কাৰণে মাটিডখৰ অকণমান মাজখাল মাটি লাগে মানে দও নহয় বামো নহয় এই এনেকুৱা মানে একেৰাহে পানী থকা তেনেকুৱা মানে এবেগেট মান পানী যদি থাকেই মানে তেনেকুৱা মাটিত মানে বহুত ধুনীয়া হয় মই ৰুইছো আগতে তাৰ হেৰিটো মানে চাউলৰ ৰে'টটো বহুত বেছি মা ম প্রায় এশ সত্তৰ টকামানকৈ বিক্ৰী কৰোঁ মই ঘৰৰ পৰা এই এইটো ৰুলে ভাল যদি মাটি তোমালোকৰ বেছি আছে তোমালোকে অকণমান বেছিকৈ ৰুবা আৰু চাউলটো বিচাৰে মানে বিচাৰে বিচাৰে অ' আৰু এইটো আইৰণ মানে বহুত আইৰণ আছে চাউলটোত

জহা আছে আছে কৰিছোঁ কঠিয়া পাৰিছোঁ কিন্তু ৰুবলে হোৱা নাই মানে দুদিনমান লাগিব ব বতৰটো বৰষুণ আহিলেহে হয় হয় হয় হয় লাগিব নেকি তোমাক কঠীয়া অ' মই সৰহকৈ পাৰি থৈছো অকণমান মোৰ মানে কঠীয়া চথিয়াবোৰ নাটনি হোৱাতকৈ অলপ সৰহকৈ পাৰি থওঁ এই প্ৰয়োজন হ'লে নিব পাৰিবা অঁ অ' নহয় তোমালোকে এটা কাম কৰিবা এনেই পানী আজিকালি এই মানে কেইবাঘৰ মানুহ গোট খুৱাই মানে যদি পোন্ধৰ বিঘামান মাটি দেখুৱাব পৰা যায় তেতিয়া এটা ছ'লাৰ পায় বাম জেগাত অকণমান ছ'লাৰটো বহুৱাই ল'লে তোমালোকে ৰ'দৰ বতৰটো কঠীয়া পাৰিবলৈ চিন্তা নাথাকে এতিয়া মানে অসুবিধা সন্মুখীন হ'ব লগা নহয় এনেকুৱা বতৰৰ কাৰণে বৰষুণৰ কাৰণে ৰৈ থাকিবলগীয়া নহয় আৰু এগ্ৰিকালচাৰত তোমালোকে খবৰ কৰিবা তাত মেচিনো পায় মানে ত' হ'ণ্ডা মেচিন নে কি বুলি কয় এইটো পেট্ৰ'ল ভৰোৱাটো কেৰাচিন তেলত চলা মেচিনো আছে অ' হ হ হ'ব হ'ব কঠীয়া নিব অ' কঠীয়া মোক খবৰ কৰিবা পাবা